মই মোৰ বাগিচাত ৰুৱা ফুলবোৰ যেতিয়াই ফুলি উঠে সচাঁকৈয়ে আনন্দত একেবাৰে উৎফুল্লিত হৈ পৰোঁ কাৰণ মই ফুল বহুত বেছি ভাল পাওঁ আৰু যেতিয়া মই মাহীৰ ঘৰলে হওক পেহীৰ ঘৰলেই হওক বা খুড়া ঘৰলে হওক য'লৈকে নাযাওঁ মুঠতে মই ফুলহে বিচাৰি আনো আৰু মোৰ বাগিচাত প্ৰতিজোপা ফুলৰে গছ অতি যতনেৰে ৰাখোঁ আৰু সেই ফুলবোৰ যেতিয়াই ফুলি উঠে সচাঁকৈ ইমানেই আনন্দ লাগে ক'বলৈ ভাষা নাই ব'হাগ মাহত যেতিয়া তগৰ ফুল ফুলে কপৌ ফুল ফুলে ভাটৌ ফুল ফুলে তেতিয়া বেছি আনন্দ লাগে তগৰ ফুলৰ সুবাস পালে মন প্ৰাণ একেবাৰে উৎফুল্লিত হৈ পৰে আৰু মই বিহু নাচি ভাল পাওঁ বিহু নাচোঁ সেইবাবে কপৌ ফুল প্ৰয়োজন হয় কপৌ ফুল প্ৰয়োজন হয় বাবে মই বেলেগৰ ঘৰত নিবিচৰাকৈ নিজৰ ঘৰতে নিজৰ বাগিচাতে মানে কপৌ ফুল ৰাখিছোঁ ধৰক তামোল গছতেই হওক নাৰিকল গছতেই হওক মধুৰী গছতেই হওক সবতে মই কপৌ ফুলৰ ডাল ৰুইছোঁ আৰু মই মই যদিও ইমান ফুলৰ যত্ন ল'ব নোৱাৰোঁ তথাপিতো মোৰ মায়ে বহুত বেছি ফুলৰ যত্ন লয় আৰু মোৰ মায়ে বহুত বেছি ফুল ভাল পায় ভাল পায় সেইবাবে মায়েও মোৰ লগতে ফুলৰ বহুত বেছি যত্ন লয় যত্ন মানে যত্ন লয় আৰু আৰু ব'হাগ মাহত যেতিয়া সেই তগৰ ফুল ভাটৌ ফুল এইবিলাক ফুলে আনন্দত মোৰ দেহ প্ৰাণ একেবাৰে উৎফুল্লিত হৈ পৰে সচাঁকৈ ফুলবোৰ ফুলি থাকিলে বাগিচাখনো শুৱনি হয় লগতে ঘৰৰ চাৰিও মানে পৰিৱেশটোও বহুত বেছিয়ে সুন্দৰ হৈ পৰে মই ফুল লোকে ছিঙিলেও বেয়া পাওঁ আৰু নিজেও নিছিঙো কেতিয়াবা বিহু নাচিলেতো কপৌ ছিঙিবলগা হয় সেইটোকে মই ছিঙিব নোৱাৰোঁ মাকে ছিঙিব দিওঁ আৰু মায়ে মোক ফুল ছিঙি দি আৰু মায়ে মোক ফুল ছিঙি দিয়ে সেইবাবে সঁচাকৈ বহুত বেছি আনন্দ লাগে ফুল যেতিয়া ফুলি থাকে আৰু মন প্ৰাণো বহুত বেছিয়েই আনন্দ লাগে